মই প্ৰতিদিনে ৰাতিপুৱা দৌৰোঁ আৰু আধা ঘণ্টাই দৌৰোঁ আৰু দৌৰোতেও মোৰ খুব ভাল লাগে কাৰণ স্কুলতটো মই খুব মানে কি সহযোগ কৰিছিলোঁ দৌৰ প্ৰতিযোগিতাত আৰু আমাৰ গাঁৱতো কেতিয়াবা কেতিয়াবা মাৰাথন প্ৰতিযোগীতা পাতে মাৰাথানত মই মানে অংশগ্ৰহন কৰোঁ কাৰণ মোৰ দৌৰ বহুত ভাল লাগে আৰু দৌৰিলে এনেও স্বাস্থ্য ভালে থাকে আৰু স্বাস্থ্য মানে খুব মেইনটেইন হৈ থাকে আৰু আৰু যিহেতু দৌৰ মোৰ ভাল লাগে চ' মোৰ মানে লক্ষ্য হৈছে মই মানে এজন সুদক্ষ পুলিচ অফিচাৰ হ'ব বিচাৰোঁ কাৰণ মই হৈ যোৱা যিহেতু মানে পুলিচ মানে কি পৰীক্ষা আছিল সেইটোত অংশগ্ৰহণ কৰিছিলোঁ আৰু তাতে দৌৰত সফলতা লাভ কৰিছিলো যদিও মানে লিখিত পৰীক্ষাত লিখিত পৰীক্ষাত লিখিত পৰীক্ষাটো দিব নাপালো হয়তো নাম্বাৰ নাম্বাৰ কম পোৱাৰ কাৰণে কিন্তু মই ভাবোঁ যে মই আৰু ইয়াতকে ভাল কৰিম মানে আহি থকা দিনবোৰত আৰু ভালকে প্ৰেক্টিচ কৰি মানে ভাল কৰিম